মই যিটো অঞ্চলৰ পৰা মই মই যিটো অঞ্চলত বাস কৰোঁ সেইটো অঞ্চলত কোনো এটা এটা এটা নিৰ্দিষ্ট স্থান আছে বুলি ক'লে মই এইটো কোৱাটো ভুল হ'ব কাৰণ তাতে বহুতকেইটা স্থান আছে যিটোৰ বিষয়ে আমি কৈ হয়তো শেষ কৰিব নোৱাৰিম আমি আৰম্ভ কৰোঁ প্ৰথমে চৰাইদেউ মৈদামৰ পৰা নাইবা আমি শিৱসাগৰতো এনেকুৱা বহুত কিছুমান স্থান আছে যি যিটো আমাৰ অঞ্চলতে পৰে আৰু সেইটো আমি প আমাৰ পৰিয়ালৰ সৈতে নাইবা আমি অকলে আমি আমি যাব পাৰোঁ তালৈ আৰু এনেকুৱা এটা এনেকুৱা কিছুমান স্থান আছে যিবিলাক স্থান হয়তো মানুহে বহুতে নাজানে আৰু বহুত ভাল ভাল এনেকুৱা স্থান আছে যিবিলাক আমি নিজৰ পৰিয়ালৰ সৈতে আমি যাব পাৰোঁ প্ৰথমে আমি চৰাইদেউ অঞ্চলৰ কথা ক'ব বিচাৰিলে চৰাইদেউ মৈদাম চৰাইদেউ মৈদাম এটা এটা বহল ইতিহাস আছে যিটো হয়তো বহুত মানুহে নাজানে আৰু এই চৰাইদেউ অঞ্চল অঞ্চললৈ বহুত বহুত দূৰৰ পৰা মানুহে চৰাইদেউ মৈদামসমূহ চাব আহে আৰু ইয়াতে অকল মৈদাম নহয় মৈদামৰ সৈতে বহুতো আৰু বহুত কি বুলি ক'ব ইয়াত মিউজিয়ামো আছে যিবিলাক মানুহে চাব আহে আৰু চৰাইদেউ মৈদামৰ লগত এটা ডাঙৰ ইতিহাস জড়িত হৈ আছে যিটো হৈছে আহোমসকলৰ ইতিহাস

অসমৰ আটাইতকৈ ডাঙৰ সাম্ৰাজ্য যিয়ে অসমত ছশ বছৰ কাল ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ অকল এজনেই ৰজা নাছিল চৰাইদেউ প্ৰথম চুকাফাৰ প আহোমৰ প্ৰথম ৰজাজন আছিল চ চাউলুং চুকাফা তেওঁ অসমলৈ আহিছিল আৰু অসমত আহি এখন ডাঙৰ সাম্ৰাজ্য স্থাপন কৰিলে চুকাফা চুকাফাই প্ৰথম ৰাজধানী য'ত স্থাপন কৰিছিল সেই ঠাইডোখৰৰ নামেই হ'ল চৰাইদেউ সেইবাবে চৰাইদেউত বহুত বহুত বহুত চ আহোম স্বৰ্গদেউসকলৰ যিবিলাক তেওঁলোকৰ মৰিশালি সেইবিলাকক এট একো একোটা মৈদাম মৈদামৰ নাম দিয়া হয় আৰু সেই এনে এনেকুৱা এটা ইতিহাস আছে কোৱা হয় যে সেই মৈদামসমূহৰ লগত যিবিলাক আহোম স্বৰ্গদেউ আছিল তেওঁলোকৰ যিবিলাক আ অলংকাৰ নাইবা তেওঁলোকে যিবিলাক ব্যৱহাৰ কৰিছিল তেওঁলোকে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিছিল সেই সামগ্ৰীবিলাকো তেওঁলোকৰ লগতে সেই মৈদামতে পুতি দিয়া হৈছিল বুলি মানুহে বিশ্বাস কৰে কিন্তু সেইটো এটা কেৱল মাত্ৰ ইতিহাস কিয়নো মানুহে বিশ্বাস কৰে যে সেই যিবিলাক মৈদামত সেই স্বৰ্গদেউসকলৰ লগত দিয়া হৈছিল সেইবিলাক ইংৰাজসকলে শেষত তাৰ পাছত যেতিয়া তেওঁলোক অসমলৈ আহিছিল তেওঁলোকে সেই সামগ্ৰীবিলাক নিজৰ হাতত নিজৰ লগত লৈ গৈছিল বুলি মানুহে বিশ্বাস কৰে চৰাইদেউ এনেকুৱা এটা ঐতিহাসিক জেগা য'ত এদিন দিনটোত নাইবা গোটেই মাহটোত বহুত পৰ্যটক আকৰ্ষণ কৰে আৰু সেই পৰ্যটকসকল কেৱল স্থানীয় নাইবা এই সেই একেখন গাঁৱৰে নাইবা একেখন চহৰৰে নাইবা একেখন জিলাৰে নহয় সমূহ অসম নাইবা ভাৰতৰ নাইবা ভাৰতৰ বাহিৰৰো মানুহ ইয়ালৈ আহে আৰু সেই মানুহবিলাকে বহুত প্ৰশংসা কৰে চৰাইদেউ জেগাডোখৰ আৰু সেই চৰাইদেউ জেগাডোখৰ কিছুদিনৰ পূৰ্বে এইটো এটা ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় নহয় কেৱল ৰাষ্ট্ৰীয় নহয় আন্তৰ্জাতিক স্বীকৃতি প্ৰাপ্তি পাবলৈ সক্ষম হৈছে

চৰাইদেউত কেৱল মৈদামকেইটাই নহয় ইয়াতে ইয়াতে প্ৰাকৃতিক সৌন্দৰ্যও মানুহক বহুত আকৰ্ষিত কৰে ইয়াতে মানুহে কেৱল অকলে নহয় নিজৰ পৰিয়ালৰ সৈতে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব পাৰে আৰু সেই তেওঁলোকে সেই সময়টো বহুত ভালভাৱে অতিবাহিত কৰিব পাৰে বহুত নিজকে বহুত এণ্টাৰটেইন কৰিব পাৰে যিটো তেওঁলোকে আমি ক'ব পাৰোঁ বিচাৰোঁ

ক'ব গ'লে অকল চৰাইদেউৰ কথা ক'ব লাগে নাই আমাৰ স্থানীয় ৰে জেগাত এনেকুৱা এনেকুৱা কিছুমান ঠাই আছে যিবিলাক মানুহে বহুত বহুত ঘ ঘনকৈ ব তেওঁলোকে যায় আৰু সেই স্থাই স্থাই ঠাইবিলাকৰ ভিতৰত আৰু এটা স্থান পৰে কাৰেংঘৰ যি যিটো সেই আহোম স্বৰ্গদেউসকলে স্থাপন কৰি গৈছিল কাৰেংঘৰ আছে আমাৰ ওচৰেৰে জেগা গড় গড়গাঁৱত আৰু সেই কাৰেংঘৰৰ আৰু এটা কাৰেংঘৰৰ লগতো বহুত ডাঙৰ হিষ্ট্ৰি জড়িত হৈ আছে অসম ৰাজ্যৰ যিটো হৈছে সেই আহোম সৈতে লগ আহোম আহোমসকলসকলৰ লগতে জড়িত আহোমসকলে কি কৰিছিল তেওঁলোকে কাৰেংঘৰটো আহোমসকলৰ ৰজাৰ দিনীয়া এটা ঘৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত আৰু সেই কাৰেংঘৰত ৰজাই এই কাৰেংঘৰত ৰজাই নিজকে যুদ্ধৰ পৰা লুকুৱাবৰ বাবে ব্যৱহাৰ কৰিছিল বুলি মানুহে বিশ্বাস কৰে কাৰণ কাৰেংঘৰ হৈছে ৰজাসকলে স্থাপন কৰা এটা ঘৰ আৰু কাৰেংঘৰটোত মই গৈছোঁ মোৰ বন্ধুসকলৰ লগতো মই গৈছোঁ বহুত মানুহৰ লগতো মই গৈছোঁ আৰু

কাৰেংঘৰটো বহুত এটা কা কাৰেংঘৰটো হ'ল এটা বহুত মৰ্যদা থকা এটা ঘৰ যিটো কাৰেংঘৰলৈ বহুত মানুহে পৰ্যট মানে বহুত মানুহ আহে কাৰেংঘৰ চাব আহে আৰু কাৰেংঘৰ এনেকুৱা নহয় যে কাৰেংঘৰটো কেৱল এদিনৰ কাৰণে নাইবা কোনো কোনোবা এটা বিশেষ দিনৰ কাৰণেহে হেৰি যোৱা হয় কাৰেংঘৰলৈ কিন্তু সেইটো নহয় মানুহে প্ৰায় কাৰেংঘৰ গৈ থাকে আৰু আৰু অকলে বুলি নহয় নিজৰ পৰিয়ালৰ লগত যায় নিজৰ বন্ধুৰ লগত যায় কেতিয়াবা অকলেও মানুহে যায় গৈ পেলাই তাত বহে বহি নিজৰ সময় অতিবাহিত কৰে আৰু কাৰেংঘৰৰ পিছত আহিলে আমাৰ শিৱসাগৰৰ ৰংঘৰ তলাতল ঘৰ আৰু বহুত এনেকুৱা দৌল আছে যিবিলাক মানুহে প্ৰায় যায় আৰু ৰংঘৰটো হৈছে ৰংঘৰ মানে হৈছে ৰং মানে হৈছে ধেমালি মানুহে সেই ৰংঘৰটো এনেকুৱা কোৱা হয় যে আহোম ৰজাসকলে সেই ৰংঘৰটো ওপৰত বহি পেলাই সেই তাৰ পৰা বিহু বিহু নাচ উপভোগ কৰিছিল এনেকুৱা কোৱা বিহু নাচ আৰু ৰংঘৰত প্ৰত্যেক বছৰে বহাগ বিহুৰ সময়ত ডাঙৰকৈ আয়োজন কৰা হয় এটা উৎসৱ আৰু সেই উৎসৱত কেৱল বিহুৱে নহয় বিভিন্ন বিভিন্ন ধৰণৰ খেলা কুস্তি আৰু অন্য ধৰণৰ যুঁজ যেনে ম'হ যুঁজ আদি উদযাপন কৰা হয় আৰু সেই যুঁজ চাবলৈ বহুত সেই যুঁজে নেবাহেই খেলাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আকৰ্ষিত কৰে আৰু সেই মানুহবিলাকে আহি পেলাই সেই সময়ত নিজৰ নিজৰ সময় অতিবাহিত কৰে নিজৰ পৰিয়ালৰ লগত অকলে নাইবা নিজৰ বন্ধুতৰ লগত আৰু এইটো এটা এটা বহুত বিশেষ সময় বুলি মানুহে বিশ্বাস কৰে আৰু ময়ো প্ৰত্যেক বছৰে নিজৰ পৰিয়ালৰ লগত নাইবা নিজৰ বন্ধুৰ লগত ৰংঘৰলৈ যোৱাটো বহুত ভাল পাওঁ আৰু মই প্ৰত্যেক বছৰে যাবলৈ চেষ্টা কৰোঁ কিন্তু এটা কথা হয় যে ৰংঘৰত সেইটো সেইটো সময়ত বহুত মানুহৰ সমাহ সমাহাৰ ঘটে সেইবাবে বহুত ভিৰ হয় আৰু ৰাস্তা পদূলিবোৰো বহুত ভিৰ হৈ থাকে আৰু গাড়ী ঘোঁৰাবিলাকো বহুত সঘনাই চলা হয় সেইটো সময়ত সেইকাৰণে মানুহে বহুত সময় তাতে অতিবাহিত কৰে আৰু ৰংঘৰৰ পাছত আহিলে বিভিন্ন বিভিন্ন ধৰণৰ দৌলসমূহ যিবিলাক শিৱসাগৰ জিলাতেই আছে আৰু সেই দৌলসমূহ মানুহে বহুত বিশ্বাস কৰে সেই দৌলসমূহত মানুহে সঘনাই পূজা কৰিবলৈ যায় আৰু তাতকৈ আটাইতকৈ তাত থকা আটাইতকৈ মনা দৌলটো হৈছে সেই দৌলটো হ'ল শিৱসাগৰৰ শিৱদৌল সেই শিৱদৌলৰ প্ৰত্যেক বছৰে বহুত ডাঙৰকৈ শিৱৰাত্ৰি উদযাপন কৰা হয় আৰু সেই শিৱৰাত্ৰিত মানুহবিলাকে নিজৰ মনৰ পৰা পূজা পূজা কৰিবলৈ যায় আৰু সেই পূজাত তেওঁলোকে নিজৰ পৰিয়ালৰ সুখ শান্তিৰ বিষয়ে ভাৱে নাইবা নিজৰ বন্ধু বান্ধৱৰ লগত ভালকৈ দিন কটোৱাটো বিচাৰে নাইবা নিজৰ ভাল হোৱাটো বিচাৰে আৰু সেই পূজাৰ এটা মান্যতা আছে যে এই মান্য এই পূজাই পৃথিৱী বিভিন্ন প্ৰান্তৰ পৰা মানুহ আকৰ্ষিত কৰে আৰু মোৰ ময়ো নিজৰ পৰিয়ালৰ লগত সেই পূজালৈ যোৱাটো প্ৰত্যেক বছৰে বিচাৰোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাটো বিচাৰোঁ আৰু এই এইটো মনা হয় যে সেই পূজাত মানুহে যদি কিবা এটা ভগৱানক বিচাৰে সেইটো তেওঁলোকে ভগৱানে সেইটো তেওঁলোকৰ বাবে তেওঁলোকৰ মনোকামনা পূৰা কৰে আৰু সেইবাবে মানুহে প্ৰত্যেক বছৰে শিৱৰাতিত যায় কিন্তু কেৱল শিৱৰাতিত বুলিয়ে নহয় শিৱদৌল হৈছে এনেকুৱা এটা জেগা শিৱদৌল হৈছে এনেকুৱা এটা দৌল শিৱদৌল হৈছে এনেকুৱা এটা পূজা কৰা স্থান য'ত মানুহে প্ৰত্যেক দিনাই মানুহৰ ভিৰ থাকে আৰু প্ৰত্যেক দিনাই মানুহে নিজৰ মনোকামনা লৈ পেলাই ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰিবলৈ যায় আৰু সেই পূজা অৰ্চনাৰ বহুত মান্যতা আছে যে কয় মানুহে কয় যে সেই পূজা অৰ্চনা তাত সেই শিৱদৌলত পূজা অৰ্চনা কৰিলে মানুহৰ মনোকামনা পূৰা হয় আৰু সেইবাবে প্ৰত্যেক বছৰে মানে এবাৰ প্ৰত্যেক দিনেই প্ৰত্যেক বছৰে শিৱৰাতিত নাইবা প্ৰত্যেক দিনাই নাইবা প্ৰ নাই নাইবা প্ৰত্যেক সময়তে মানুহ শিৱদৌলত আপুনি উপস্থিত পাব আৰু সেই শিৱদৌলত মানুহে পূজা অৰ্চনা কৰে আৰু নিজৰ পৰিয়ালবৰ্গৰ নাই বা নিজৰ বন্ধুবৰ্গ নাই বা গোটেই পৃথিৱীৰ ভাল হোৱাটো মনোকামনা কৰে আৰু ভগৱানে আৰু সেই আৰু আৰু কেৱল পৰিৱেশটোৰ বাবেই আমাৰ নিজৰ মনটো বহুত শান্তি উপভোগ কৰোঁ আমি যেতিয়া দৌলত যাওঁ আৰু কেৱল শিৱদৌলে নহয় আৰু এনেকুৱা দৌল আছে বহুত দৌল আছে যিবিলাক জয়দৌল হওক নাইবা শিৱসাগৰ পুখুৰী হওক নাইবা জয়সাগৰ পুখুৰী হওক শিৱসাগৰত এনেকুৱা কিছুমান স্থান আছে যিবিলাকে বহুত মানুহ আকৰ্ষিত কৰে আৰু সেই স্থানবিলাক কেৱল নতুন নতুন মানুহে বনোৱা নহয় এইবিলাক হৈছে একো একোটা ঐতিহাসিক স্থান যিবিলাকৰ বহুত মান্যতা আছে আৰু এইবিলাক বহুত এইবিলাকে বহুত বছৰৰ পৰা বহুত সময়ৰ পৰা পৰ্যটক আকৰ্ষিত কৰি আছে আৰু এইবিলাক স্থানেই শিৱসাগৰৰ এটা মান্যতা ৰক্ষা কৰি আহিছে তাৰ ভিতৰত পৰে শিৱদৌল জয়দৌল জয়সাগৰ পুখুৰী আৰু বহুত বহুত যেনেকুৱা স্থান যেনেকৈ দেৱীদৌল ফাকুৱা দৌল ৰংঘৰ কাৰেংঘৰ এই সকলোবোৰেই শিৱসাগৰৰ মান্যতা ৰক্ষা কৰি আহিছে